অঁ তই জানানে যে পঞ্চায়ত বোলে কিবা খেতি কৰিব কিবা ই সাৰ সোমাইছে আহিছে অঁ গম পাইছা নে নাই

দিছে যদি যাব লাগিব মানে দুইটা একেলগে যাব লাগিব পঞ্চায়তৰ তাত অঁ নাই আমি দুয়োটা যাব লাগিব পঞ্চায়ত আমি কৃষক না অঁ অঁ ল'ব লাগিব তেনেহ'লে আমি গম পাম যে কি কি আহিছে বা অঁ তে দুইটাই একদিন কেত কেত কেতিয়া যাব আপুনি সেইটো কওক অঁ আপুনি যোৱাৰ সময়ত এটা কল কৰিব মোক তাৰমানে অঁ ঠিকে আছে অঁ অঁ কি আহিছে আমিটো এতিয়ালৈকে গমে নাপাওঁ অঁ কাম কৰিব লাগিব অঁ অঁ অঁ ঠিকে আছে অঁ